অঁ হাউ কি কিতাপ কি কিতাপ অঁ অঁ মোৰো ইকনমিক্সৰ কিনিব আছিল ইকনমিক্সৰ অঁ কিবা গোৱেলৰ এই ইকনমিক্সৰো বুক কিনিব লগা আছিল তুমি কেমেষ্ট্ৰীখন কিনিবা কেতি কেতিয়া মানে যাওঁ

অঁ কিহত যাম আমি অঁ খোজকাঢ়ি যাম ন ঠিকে আছে নাই নাই এন চি ই আৰ টি ফাল্টু বস্তু

এন চি আৰ টি এন চি আৰ টি এন চি আৰ টি কিন্তু একো নাই এন চি ই আৰ টিত এনেই আৰু এন চি আৰ টি এন চি আৰ টিত কিবা আছে নেকি এনেই এন চি ই আৰ টি এন চি আৰ চি আৰ টি একোৱেই নাই এন চি ই আৰ টি এনেই এনেই বেলেগ ৰেফাৰেঞ্চ বুক বিলাক পঢ়িলে মানে কথাটো হয় ৰেফাৰেঞ্চ লাগিব এন চি আৰ টিৰ কাম নাই এন চি আৰ টিত কি আছে একো নাই এন চি আৰ টি এনেই এন চি আৰ টি কি মানে একো নাই এন চি আৰ টি এন চি আৰ টি এন চি আৰ টি আৰু কি আছে এন চি আৰ টিত একো নাই শ্বেইখ নহয় নভেল্টিত যাওঁ নভেল্টি তাতে কেমেষ্ট্ৰীৰ সেইখন আৰু ইকনমিক্সৰ গোৱেলৰ সেইখন অঁ ফিজিক্সৰ লৈ ল'লে হ'ল আমি এতিয়া ওলাই যাওঁ লাহেকে কিবা এটা খাই আহিম আহোঁতে অঁ অঁ অঁ লাগিব লাগিব